গুড আফটাৰনুন হয় হয় কোনে ক'লে অঁ অঁ অঁ অঁ হয় হয় সেইদিনা আহিছিলা নেকি তোমালোকে স্কুলত

অঁ হয় হয় মই কাম এটাৰ কাৰণে ওলাই আহিছিলোঁ অঁ কোৱাচোন কি আছিলে অঁ তাকে হয় হয় কোৱাচোন অঁ হয় কোৱা অঁ অঁ

অঁ বৰ ভাল কথা কেতিয়ালৈ কৰিবা তোমালোকে অঁ অঁ অঁ অঁ অঁ হ'ব বাৰু এনেই তোমালোকে কি কি কৰিম বুলি ভাবিছা হয় যেনে হয়

অঁ অঁ অঁ অঁ অঁ তো বহুত ভাল কথা আমাৰ এটা শ্ৰেণীত বৰ্তমান পঞ্চাছটা ষ্টুডেণ্টছ আছে এটা শ্ৰেণীত ট'টেল আমাৰ ইয়াতে হেৰি ক্লাছ অ'ব ক্লাছ টেনলৈকে ষ্টুডেণ্ট আছে অঁ অঁ পঞ্চাছটা আমাৰ নাইনত আছে আৰু পঞ্চাছটা টেনতো ষ্টুডেণ্ট আছে তেনেকৈ এশজন ষ্টুডেণ্ট হ'ব অঁ হয় অঁ তাকে আপোনালোকে হেৰি ডেটটো আমি আপোনালোকক জনাব লাগিব ন অঁ অঁ অঁ অঁ ঠিকে আছে এতিয়া অঁ হয় অঁ অঁ তেতিয়াহ'লেতো বেছিয়ে ভাল হ'ব চবেই তেতিয়া জানিব পাৰিব এইটো কিহৰ কাৰণে পতা হৈছে এনেকৈ অঁ ভালে হ'ব বাৰু অঁ অঁ অঁ অঁ হয় হয় বাৰু কৰিম আমি সকলোৱে সেইটোত আপোনালোকে গোটেই কিমান আমাৰ শিক্ষক আপোনাৰ হেৰি বিছজনমান আছে বিছজনমান থাকিব শিক্ষক আৰু বাহিৰা সেনেকৈ কৰ্মচাৰী যিবোৰ চকীদাৰ সেইবোৰ সেনেকৈ মিলাই আমাৰ তেইছ তেইছজনমান হ'ব লাগে এনে

অঁ অঁ আৰু পেৰেণ্টছ এলাও হ'বনে নহয় অঁ অঁ পেৰেণ্টছো আহিব পাৰে ন

অঁ অঁ অঁ এতিয়া মই আপোনাক জনাম বাৰু কি কি এনেকুৱা আৰু বেলেগ অঁ হয় আমাৰ ইয়াতে গাৰ্ডেন এখন আছে তাতে আপোনালোকে গছৰ পুলি আনি কিনে এনেকৈ কৰিব পাৰে নাইবা সেইটোৱে নাইবা আমি ছাত্ৰ ছাত্ৰীসকলকো আমি আগাদিনাখন কৈ দিব পাৰিম যে বিশ্ব যে সেইদিনাখন আহি কিনে চবেই গছপুলিবোৰ ৰুব পাৰে তেওঁলোকে ঘৰৰপৰা যদি আনে সেনেকৈ মই হেৰি কৈ দিব পাৰিম ছাত্ৰ ছাত্ৰীসকলকো আগদিনাখন জনাই দিব পাৰিম অঁ আৰু বাকী কি কি কৰিম বুলি ভাবিছে অঁ অঁ অঁ হয় অঁ অঁ

আপোনালোক কিমান হয় হয় অঁ আপোনালোকে চব প্ৰভাইড কৰিব ন অঁ কালাৰ পেঞ্চিল তাৰপিছত এয়া এফ'ৰ ছাইজ পেপাৰ সেইবোৰ আপোনালোকেই দিব অঁ অঁ ঠিকে আছে বাৰু আৰু আপোনালোক কিমানজনমান আহিব সেইদিনাখন দহগৰাকী ন অঁ অঁ হয় হয় এনেকে অঁ ঠিকে আছে বাৰু আপোনালোকে আহিব ভাল লাগিব অঁ হয় অঁ হয় হয় মোক জনাব অঁ অঁ ঠিক আছে ঠিক আছে অঁ থেংক ইউ অ'কে